মোৰ জীৱ জন্তুৰ ভিতৰত গৰু আছে প্ৰায় আঠজনীমান আৰু ছাগলী আছে প্ৰায় চল্লিছটামান আৰু যতন লয় মোৰ দেউতা মা মোৰ অৰ্ধাঙ্গিনী আৰু আৰু মোৰ চাফ চিকুণতা বজাই ৰাখে মোৰ ফাৰ্মখনত খোৱাৰ ব্যৱস্থাটো ঘৰতে কৰি দিছোঁ আৰু মই বাহিৰত যাব নিদিওঁ ফাৰ্মখনত পাতৰ ব্যৱস্থা পাত পাত ঘাঁহ আনি খোৱাৰ ব্যৱস্থাটো ঘৰতে কৰি দিছোঁ ছাগলী মোৰ বাহিৰত ওলাই যাব নোৱাৰাকে

গঁৰালটো বহুত চাফ চিকুণকে ৰখা হয় গঁৰালটো ভালকে খৰা হয় ভালকে চাফ চিকুণকে ৰখা হয় তলটো পানী মাৰি দিয়া হয় আৰু ৰাতিপুৱাই সিহঁতক এতিয়া ঠাণ্ডাদিনত ৰাতিপুৱা

দুপৰীয়া ভাগত দুপৰীয়া ভাগত মই শুকান ঘাঁ শুকান খেৰ শুকান খেৰ গুড়ৰ পানীৰ লগত মিলাই খাবলৈ দিওঁ

পাছবেলা সেহঁতক চাপৰ লগত মিনাৰেল মিক্সাৰ সানি দিওঁ খাবলে আৰু মই ছাগলী

বহুতটো বহুত টো লাভাম্বিত হৈছোঁ আৰু বছৰেকত মোৰ ভালেমানটো পইচা পোৱা হৈছে আৰু ছাগলী খাছী ছাগলী বেছি মই ভালেমানটো পইচা পাইছোঁ আৰু ছাগলী পুহি মই যথেষ্ট উপকৃত হৈছোঁ ছাগলী

ভালদৰে খাবলৈ দিয়া হয় আহাৰ চাফ চিকুণকে ৰখা হয় আৰু ছাগলী বেছি মই

মই মোৰ নিজৰ সৰু সৰু আশা পূৰণ কৰিছোঁ ছাগলী বেছি

ছাগলী ঠাণ্ডা দিনত বেমাৰ নহ'বলৈ ঠাণ্ডা দিনত ছাগলী বেমাৰ হয় প্ৰায় বেমাৰ ঠাণ্ডা দিনত হয় জ্বৰ কাহ চৰ্দি লাগে আৰু গঁড়ালৰ বাহিৰৰ পৰা বতাহ নুসোমাবলৈ মই চাৰিওফালে আৰ দিওঁ বতাহ নুসোমাবলৈ ছাগলী

আৰু ছাগলী ভেকচিনেশ্যন কৰোঁ মই ছাগলী চাফ চিকুণকে যিমানটো ৰখা হয় সিমানটো বেমাৰ আজাৰ নহয় ছাগলী পোহপাল দি আদি মই মোৰ সৰু সৰু আশা সৰু সৰু সপোন পুৰাই আছোঁ ছাগলী ফাৰ্ম এখন কৰিবলে প্ৰথমতে মই বহুতো বাধা সন্মুখীন হৈছিলোঁ আৰু মোৰ হাতত পইচাও নাছিল প্ৰথমতে ব্যৱসায়টো কৰিবলে প্ৰথমতে মই আৰম্ভ কৰোঁতে ব্যৱসায়টো দুজনী ছাগলীৰ পৰা আৰম্ভ কৰিছিলোঁ এতিয়া সেই দুজনী ছাগলী পুহি ব্যৱসায়টো দুজনী ছাগলী পুহি এতিয়া মোৰ ওচৰত আছে চল্লিছজনী ছাগলী সৰু ডাঙৰ মিলাই চল্লিছজনী ছাগলী আছে মোৰ ওচৰত মই বহুতো সৰু সৰু আশা পূৰণ কৰিছোঁ ছাগলী বেছি আৰু প্ৰথমতে ব্যৱসায় এটা কৰিবলে হ'লে বহুতো বাধাৰ সন্মুখীন হ'ব লগা হয় হাতত মূলধন লাগে

মই সৰু এটা মূলধনৰ পৰা ব্যৱসায় কৰিছিলোঁ এতিয়া মই বহুতো উপকৃত হৈছোঁ আৰু মোৰ পোহপাল দি মোৰ ঘৰৰ পৰিয়ালে পোহপাল দি

মোক পৰিয়ালৰ সহায় সহযোগিতাত মই অলপ আগুৱাই যাবলৈ সক্ষম হৈছোঁ ছাগলী পৰা বহুতো উপকৃত হ'ব পাৰি আৰু মই যথেষ্টখিনি উপকৃত হৈছোঁ ছাগলী এখন ফাৰ্ম কৰি আৰু ছাগলী ফাৰ্ম এখনত কৰিবলৈ গ'লে বহুতো

আৰু ছাগলী বেমাৰোৰ কাৰনে প্রতিষেধক দিব লাগে ছাগলী বেমাৰ আজাৰ নহ'বলে প্ৰতিষেধক দিয়াতো বাধ্যতামূলক আৰু মই খাছী ছাগলী বেছোঁ বছৰেকত বছৰেকৰ বছৰেকত মই মুঠকে খাচী ছাগলী বেছোঁ সেইদৰে মই সৰু সৰু আশা পূৰণ কৰিছোঁ আৰু পাতি ছাগলী পাতি ছাগলীও বেচোঁ মই

ছাগলীখিনি ৰাতিপুৱা

ফাৰ্ম কৰিবলৈ যিকোনো এটা এখন ফাৰ্ম কৰিবলৈ হ'লে চাফ চিকুটকে ৰখাটো খুবেই দৰকাৰী চাফ চিকুণকে ৰাখিলে বেমাৰ আজাৰো নহয় মই বহুকিটা বহুখিনি উপকৃত হৈছোঁ

বহুখিনি উপকৃত হ'ব পাইছোঁ আৰু আৰু আৰু আগলৈ আগুৱাই যাওঁ বুলি ভাবোঁ আশা কৰোঁ মোৰ পৰিয়ালৰ সহায় হ'ল জোপিতা সদায় এনেদৰে থাকে ছাগলী পোৱালি ছাগলী পোৱালি অৱস্থাত বহুতো যতন ল'ব লগা হয় পোৱালি অৱস্থাত সিহঁতৰ যতন কৰি ভালদৰে যতন ল'লে ভালদৰে বেমাৰ আজাৰ নহয় যিমানটো এখন ফাৰ্মত মই ছাগলী বেছি আজি ভালেখিনি উপকৃত হৈছোঁ মোৰ মই ৰাতিপুৱা

গঁড়ালটো ভালদৰে সাৰে চাফ চিকুণকে ৰাখে দানা দিয়ে খাবলে ভালদৰে চকু কান দিয়ে মোৰ দেউতা মায়ে বহুতো সহায় সহযোগিতা কৰে ফাৰ্মখনত খুবেই দৰকাৰী চাফ চিকুণকে ৰাখাটো আৰু যিমান দৰকাৰী চাফ চিকুণকে সিমান ছাগলীখিনি ভালকে খোৱাটো কিবা বেমাৰ হৈছে নি চকু কান দিয়াটো খুবেই দৰকাৰী কিবা বেমাৰ আজাৰ হৈছে ছাগলী খোৱা নাই ভালদৰে খোৱা নাই মন মাৰি থকা কিবা বেমাৰ হৈছে নি ভালকে চলা ফেৰা কৰা লক্ষ্য কৰাটো খুবেই দৰকাৰী আৰু ছাগলী ফাৰ্ম এখনত প্ৰথমতে মই ব্যৱসায়টো কৰিবলৈ কম মূলধনেৰে কৰি কৰিছিলোঁ এতিয়া মই সেই ব্যৱসায়টো কম মূলধনেৰে কৰি এতিয়া মই যথেষ্টখিনি উপকৃত হৈছোঁ আজি ছয় সাত বছৰে মই যথেষ্টখিনি উপকৃত হ'বলৈ লৈছোঁ ছাগলী এখন ফাৰ্মত প্ৰথমতে চাফ চিকুণকে ৰখাটো খুবেই দৰকাৰী আৰু চাফ চিকুণকে ৰখাটো ৰাখিলে বেমাৰ আজাৰো নহয় আৰু দানা ভাল দানা দানা দানা দৰৱ সময়ে সময়ে দি থকাটো দি থাকিব লাগে দানা দৰৱ যিমান পাৰে দানা দৰৱ দানাটো দিব লাগে দৰৱবোৰ খুৱাই থাকিব লাগে মাজে মাজে ফাৰ্মখন ৰাতিপুৱা ভালদৰে চাফা কৰা হয়

খাবলৈ দিয়া হয় ছাগলী মোৰ প্ৰায় প্ৰথমত কেইটামান কেইটামান ভুলৰ কাৰণে মোৰ ছাগলী লোকচান হৈছিলে কেইটামান মই নজনা দুখত মোৰ ভুলৰ বাবে এতিয়া সেইটো অভিজ্ঞতা মোৰ হ'ল কাৰণ মই বেমাৰ আজাৰৰ প্ৰতি মই মোৰ অলপো গুৰুত্ব বেমাৰ আজাৰৰ প্ৰতি মোৰ অলপো আইডিয়া নাছিলে অভিজ্ঞতা নোৱা নাছিলে কাৰণ মই জনা নাছিলোঁ অলপ অভিজ্ঞতা হোৱাৰ পিছত মই নিজে মন কৰিলোঁ ডাক্তৰ পৰামৰ্শ ল'লোঁ ডাক্তৰ পৰামৰ্শ লোৱাৰ পিছত মই ছাগলীখিনি ভালদৰে ভালদৰে মন গান কৰিলোঁ এতিয়া ছাগলীখিনি ভালদৰে আছে আৰু

সেই যোগদান যোগদান দি আগুৱাই যাওঁ আশা কৰোঁ মোৰ পৰিয়ালৰ সৈতে মই এনেদৰে এটা

পৰিয়ালৰ সহায় সহযোগিতাত মই আগুৱাই যাওঁ আগলৈ আৰু মোৰ পৰিয়াল সহযোগযোগ মই আৰু আগুৱাই যাবলে চেষ্টা কৰোঁ

কাৰণ ফাৰ্ম এখন কৰিবলে অকলে কৰাটো ইমান সহজ নহয় কাৰণ পৰিয়ালৰ সহায় সহযোগিতাত আগুৱাই যাবলৈ

যিমানখিনি যিমানখিনি পৰিয়ালৰ সহায়যোগিতা থাকিব সিমান আগুৱাই যাবলৈ ফাৰ্মখনক খুবেই দৰকাৰী

ফাৰ্মখন অকলে কৰিব পৰা বস্তু অকলে কৰিব পৰা নহয় কাৰণ চকু কাণ দিবলৈ সহায় সহযোগিতাটো খুবেই প্ৰয়োজনীয় কাৰণ মোৰ দেউতা মা মোৰ অৰ্ধাঙ্গিনী মোৰ অৰ্ধাঙ্গিনী সহায় মোৰ অৰ্ধাঙ্গিনী মোৰ লগত এশ শতাংশই মোৰ অৰ্ধাঙ্গিনী মূলত এশ শতাংশ সহায় সহযোগিতাত আছে আৰু সদায় এনেকে থাকিব বুলি মই আশা কৰোঁ আৰু তাই মোৰো লগত সহযোগিতাত খুবেই আছে আৰু এনেকে আগলৈও থাকিব বুলি মই আশা হ'ল কাৰণ ফাৰ্মখন

ফাৰ্মখন এখন সহায় সহযোগিতাৰে হয় সহায় সহায়যোগিতা অবিহনে এখন ফাৰ্ম কৰাটো সম্ভৱ সেইটো সহায় সহযোগিতা অবিহনে অকলে কৰিব পৰা যোৱা নাযায় আৰম্ভণি কৰিবলৈ হ'লে সহায় সহযোগিতো খুবেই প্ৰয়োজনীয় আৰু এখন ফাৰ্ম কৰিবলৈ চাফ চিকুণতে বজাই ৰখাটো সেইটো এক নম্বৰতে

মই

এনেদৰে মই আগুৱাই যাব বিচাৰোঁ আৰু